হেল্ল' জয়শ্ৰী কি কৰি আছা মইয়ো এনেই আছোঁ তুমি ফ্ৰী আছা নেকি অঁ কাম নাথাকিলে আমি দেৱাংগী গাৰ্ডেন বুলি এখন পাৰ্ক খুলিছে তালৈ যাম নেকি অঁ কাইলৈ নহ'লে আজি আজি যাবানে কাইলৈ যাবা অঁ তেনেহ'লে যাব পাৰি কি পিন্ধিবা জিন্স পিন্ধিবা ন তুমি জিন্স পিন্ধিলে ময়ো জিন্সেই পিন্ধোঁ ন অঁ তাৰ পাছত লগৰ অঁ ভালকেই হয় নতুনকৈ খুলিছে ন পাৰ্কখন আৰু অঁ নতুনকে খুলিছে যেতিয়া অলপমান মানুহটো থাকিবই অঁ লগৰ কোনোবা অঁ অঁ অঁ কোন কোন যাবনো বেয়াতো নাপাওঁ তেনেকৈ

অঁ তুমিও দেহি ইহঁত দুজনীক লৈ আনা মইয়ো ইয়াৰ পৰা এজনীমান লৈ যাওঁ অঁ হয় নেকি অঁ মইয়ো সংগীতা নামৰ এজনী আছে সংগীতা যে তুমি শুনিছা চাগে সং অঁ তাইক লৈ যাম আৰু মই তুমি তাৰ পৰা ওলাব

সময়টো কৈ দিলেই হ'ল কেইটা হয় কিমান বজাত ওলোৱা কিবা লৈ যাবা নেকি ঘৰৰ পৰা অঁ আৰু তাতটো এনেই কিবা কিবি পামেই চাগে ম'ম' চাওমিন এনেকৈ অঁ পানী বটল আনিবা পানী বটল অঁ অঁ মইয়ো কিবা এটা লৈ যাম অঁ ড্ৰাই ফ্ৰুইটচ লৈ যাম অঁ আৰু তাতে যদি এনেকৈ অঁ চাওমিন ম'ম অলমান খাই ফুৰি এনেকৈ ছেল্ফি মাৰি ফটো উঠি গুচি আহিম আৰু ন অঁ অঁ অঁ ঠিক আছে দিয়া তেনেহ'লে যাম আৰু ভাতিবেলালৈ ন হ'ব হ'ব ঠিক আছে বাই বাই